গ্ৰাম্য কৃষি বা যিকোনো কাম কৰিবলৈ যিখিনি শ্ৰমিক লাগে সেই শ্ৰমিকখিনি আমি খুব সহজতে নাপাওঁ বা পালেও তেওঁলোকৰ হয়তো কিছু কিছুমানে ট্ৰেইন নহয় বা তেওঁলোকে বহু কথা নাজানে আৰু আমি শিকাই বুজাই লওঁ মানে কেতিয়াবা তেওঁলোক যাবলৈয়ো হৈ যায় গতিকে এইখিনি সমস্যা আমি ভুগোঁ দ্বিতীয় কথা হ'ল তেওঁলোকৰ নিজৰ কিছুমান অসুবিধাৰ কাৰণে খুব দীঘলীয়াকৈ তেখেতসকলক পোৱা নাযায় বা যিখিনি শ্ৰমিক আছে শ্ৰমিকক দীঘলীয়াকৈ পোৱা নাযায় গতিকে এইখিনি অসুবিধা আমি পাওঁ আৰু দ্বিতীয় কথা হ'ল এজন মানুহো যেতিয়া শ্ৰমিক এজনৰ সেই পাৰফেকশ্যন বোলা বস্তুটো আমি বিচাৰি বিচৰাটো ভুল তে সেই হেইখিনিত আমি অকণ এৰা ধৰাৰ মাজেৰেই শ্ৰমিকসলক শিকাই বুজাই ল'ব লগীয়া হয় আৰু আন এটা কথা মন কৰিবলগীয়া যে আমাৰ যিবোৰ বাঁহ বেতৰ হওক বা যিবোৰ জাপি বা খালৈ এইখিনি যিখিনি আমাৰ সা সঁজুলি বা যিখিনি আমাৰ আগতে আমি দেখি আহোঁ সেই বস্তুখিনি বনাবৰ কাৰণে আমি শ্ৰমিকৰ বা এজন ট্ৰেইণ্ড শ্ৰমিকৰ বা জনা বুজা মানুহ প্ৰায় নাইকিয়া হৈ গৈছে হয়তো বহু মানুহ নাইকিয়া হৈ গৈছে বা নতুনকৈ আকৌ শিকিবলৈ চেষ্টা কৰা বা নতুন প্ৰজন্ম লৈকে সেইখিনি শকিবলৈ আগবাঢ়ি অহা নাই সেইখিনি অসুবিধা যথেষ্ট আমি পাওঁ আৰু গতিকে সেইখিনি শিকাবলৈয়ো শিকাবলৈয়ো ধৈয্য লাগিব সময় লাগে মানুহজনক বুজিব লাগিব তেওঁৰ ঘৰৰ সুবিধা অসুবিধা এইবোৰ বুজিবলৈ সুবিধাতকৈ অসুবিধাটো বেছি আমি মন কৰিব লাগে যাতে সেই ঘৰখনত অসুবিধা নাপালেহে সেই শ্ৰমিকজন আচলতে থাকিব সেই কথাষাৰ মন কৰিবলগীয়া এতিয়া কথা তেওঁলোকৰ হাজিৰা আজিকালি প্ৰায় চাৰিশ টকালৈকে হৈছে কিছু কিছু যোনে জানে সিহঁতৰ পাঁচশৰ পৰা সাতশ টকালৈকেও দিব লগীয়া হয় গতিকে এই হাজিৰাখিনি দিবলৈ যাওঁতে আমি যাতে সেই মানুহজনে উচিত কামটো কৰিছে নে নাই সেইটো মন কৰিব লগীয়া কাৰণ এনেই মানুহ পাবলৈ দিগদাৰ আৰু দ্বিতীয় কথা হ'ল তেওঁলোকক ৰখাটো দিগদাৰ